স্কুলৰ দিনৰ আপোনাৰ সময়বোৰ স্কুলৰ সেই ক্লাছ ৰূমত বহা একেলগে ক্লাছৰ মাজত টিফিন খোৱা একেলগে বহি ক্লাছৰ মাজত হেণ্ড ক্ৰিকেট খেলা পেঞ্চিল ফাইট খেলা ম'মেণ্টবোৰ ডেন মাৰা মাৰি কৰিও পিছ দিনা কথা পতা তাত আচাৰ্য বাইদেউৰ গালি খোৱা তাৰ পাছত সেইবিলাকে এটা স্মৃতি যোনবিলাক স্কুলৰ দিনতে পোৱা যায় আৰু স্কুলৰ বন্ধু বান্ধৱক যেনেকৈ কথা ক'ব পাৰি নভবা নিচিন্তাকৈ চব কথা সেনেকৈ পিছৰ কলেজ লাইফত ক'ব নোৱাৰি ভাবিব লগা হয় ভাল পায় বেয়া পায় তো মানে সেইবিলাক স্মৃতি মানে পাহৰিবই নোৱাৰি যোনটো অনুশাসন আছিল স্কুলৰ বা যোনটো এটা কালচাৰ আছিল যোনটো মানে পাহৰিব নোৱাৰি কেতিয়াও জীৱনত